মই ছুইগীৰপৰা এটি অৰ্ডাৰ দিয়া হৈছিলে সেইটো মই গ্ৰহণ কৰিলোঁ সেইটো মই সময় মতে গ্ৰহণ কৰিলোঁ সেইবাবে মই বৰ সুখী হৈছোঁ যিহেতু ডেলিভাৰী কৰা মানুহজনো সময় মতে আহিলে ব্যৱহাৰ পাতিও ভাল আছিল তেওঁৰ লগতে সকলোবোৰ পদাৰ্থ ভিতৰত সুৰক্ষিতভাৱে আহিলে লগতে তাত কোনো ধৰণৰ অসুবিধা সন্মুখীন নহ'লো মই সেয়ে সেই বাবে মই ছুইগীৰ কোম্পানীটোৰ ওপৰত ফীডবেক দিব বিচাৰোঁ পাঁচটা তৰা অৰ্থাৎ ফাইভ ষ্টাৰছ ফীডবেক কৰিব বিচাৰোঁ লগতে মই নেক্সট টাইমো অহাবাৰ বাৰো এওঁৰ লগতে যোগাযোগ কৰিম যিকোনো পদাৰ্থৰ প্ৰয়োজন হ'লে ধন্যবাদ